খেল এখন প্ৰশিক্ষণ ল'বলৈ হ'লে প্ৰথমতে আঞ্চলিক ভিত্তিত যিকেইজন প্ৰশিক্ষক থাকে প্ৰথম তেওঁৰ ওচৰলৈ যাব লাগে তেওঁৰ ওচৰতে গৈ নামভৰ্তি কৰাই তেওঁ আঞ্চলিক ভিত্তিত ধৰক আবেলি সময়ত যিটো প্ৰশিক্ষণ দিয়াই সেই প্ৰশিক্ষণৰ যোগেদি সদায় আয়ত্ব কৰিব লাগিব আৰু সেই প্ৰশিক্ষণত যদি তেওঁ পাৰদৰ্শীতা দেখুৱাব পাৰে তেতিয়া সেই প্ৰশিক্ষক গৰাকীয়ে জিলা ভিত্তিলৈ লৈ যাব জিলা ভিত্তিক প্ৰশিক্ষকৰ লগত কথা বতৰা আলোচনা কৰি তেওঁ জিলা ভিত্তিক ধৰি খেলুৱৈজনক তাত নামভৰ্তি কৰাই দিব আৰু জিলা ভিত্তিক যদি তেওঁ পাৰদৰ্শীতা আৰু বেছি দেখুৱাব পাৰে তেতিয়া ৰাজ্যিক ভিত্তিলৈ নিয়া হয় ৰাজ্যিক ভিত্তিত তেওঁ যদি সুকলমে যদি ধুনীয়াকৈ খেল এখনত পাৰদৰ্শীতা দেখুৱাব পাৰে তেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁক উন্নিত কৰাই লৈ যোৱা হয়